মই মোৰ পৰিয়ালৰ বাবে স্বাস্থ্যকৰ যিখিনি ঘৰত ঘৰত যিখিনি বনোৱা হয় সেইখিনিতো স্বাস্থ্যকৰ হয়েই স্বাস্থ্যকৰৰ ভিতৰত ঘৰত ডেইলি দৈনন্দিন জীৱনত যিখিনি খোৱা যায় ভাত দালি আমাৰ অসমৰ পৰিৱেশত ভাত দালিয়েই বেছিকৈ খোৱা যায় ভাত দালি বা কিবা চব্জি থাকে আঞ্জা থাকে সেইবোৰেই খোৱা যায় সেইবোৰ খালে ভাল হয় ভাত ভাতটো ৰেগুলাৰ খোৱা যায় ভাতটো কেতিয়াবা কেতিয়াবা মোৰ উহোৱা চাউলৰ ভাত পানী কাঢ়িও পানী কাঢ়িও বনাওঁ পানী কাঢ়ি বনালে বেছি হেল্ডি হয় সেইখিনি বহুত চুগাৰ বা ডায়েবেটিছ ৰোগৰ কাৰণে পানী কাঢ়ি উহোৱা চাউলৰ ভাতটো বহুত ভাল হয় তো সেইটো সেইটো বনাওঁ তাৰপিছত দালিটো বনাওঁ কেতিয়াবা বহুত আৰু ঘৰৰ কাৰণে বনাওঁ যিহেতু কম মছলাযুক্ত কম তেলযুক্ত খাদ্য আমি খাওঁ কেতিয়াবা কেতিয়াবা সিজোৱা বস্তুও খোৱা যায় কিছুমান বস্তু যিমান পাৰোঁ সিজোৱা বস্তু বেছিকৈ খাবলৈ ট্ৰাই কৰোঁ অকণমান ঘৰত এতিয়া সেইখিনি সিজোৱা বস্তুখিনি হেল্ডি হয় আৰু তাত যিখিনি পুষ্টি থাকে সেই পুষ্টিখিনিও পোৱা যায় তো সিজোৱা বস্তুখিনি ভাল হয় আৰু বাকী ৰাতিপুৱা উঠি পুৱাৰ জা জলপান আমাৰ যিখিনি থাকে এনেই চিৰা দৈ তেনেকৈ খোৱা যায় কেতিয়াবা কেতিয়াবা চাহ বিস্কুট সেইবোৰো খোৱা যায় পিঠা বনোৱা যায় কেতিয়াবা কেতিয়াবা সেইবোৰ হেল্ডি হয় আৰু সময় যেতিয়া গৰমৰ দিন পৰে তেতিয়া টেঙা খোৱা যায় টেঙাবোৰ বনোৱা যায় টেঙা বনালেও কাম টেঙাটোও স্বাস্থ্যৰ পক্ষে ভাল হয় তো সেইটো খাওঁ আৰু যি যিখিনি ভিটামিন লাগে খাদ্যত সেইখিনি ভিটামিন আছেনে নাই সেইখিনি চাই চিতিহে খোৱা বনোৱা যায় প্ৰটিনটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী সেইকাৰণে প্ৰটিনটো কণী থাকে কণী কণী বইল কণী বা কণী ভাজি হ'লেও হেৰি হ'লেও কণী থাকে তাৰপিছত দালিটো সদায় থাকে সেইটো স্বাস্থ্যসন্মত হয় দালিটো খালে তাৰপিছত বাকী আৰু ভাত আৰু সদায় কেতিয়াবা কেতিয়াবা ৰুটি খোৱা যায় ভাতৰ সলনি তাৰপিছত আৰু কেঁচা বুট কেঁচা বাদাম সেইবোৰ খোৱা যায় চালাডটোও বহুত খোৱা যায় চালাডটোও হেল্ডি হয় সেইকাৰণে চালাডটোও বনোৱা যায় আৰু কেঁচা ফলমূল বহুত খোৱা যায় টেঙা বস্তু আমাৰ যিখিনি বতৰৰ বতৰত যিখিনি ফল হয় বতৰৰ ফলবোৰ খালে বেছি স্বাস্থ্যকৰ হয় সেইকাৰণে বতৰৰ ফলমূলবোৰ বেছিকৈ খোৱা খোৱা হয় বতৰৰ আবতৰীয়া ফলমূল খুব অলপমান কমকৈ খোৱাটো বেছি ভাল কাৰণ আবতৰত বেছি ৰাসায়নিক সাৰ সেইবোৰ প্ৰয়োগ কৰা প্ৰয়োগ কৰা দেখা যায় সেইকাৰণে বতৰৰ ফলমূলখিনিয়েই খোৱাটো বেছি স্বাস্থ্যসন্মত বা বেছি স্বাস্থ্যকৰ হৈ উঠে আৰু সকলোবোৰ সোৱাদ মছলাখিনিও আমাৰ কাৰণে বহুত উপকাৰী হয় যেনেকৈ পিয়াঁজ আদা নহৰু বা জিৰা ধনিয়া বা যিখিনি ডালচেনি থাকে পাঁচফুৰণত যিখিনি থাকে চফ থাকে হেৰি থাকে সেইবোৰেও আমাক হজম কৰাত হেৰি কৰাত হ হজম কৰা বা মুখৰ ৰুচি অনাত হেৰি কৰাত বহুতখিনি সহায় কৰে তো মছলাখিনি কিন্তু পৰিমাণটো সীমিত পৰিমাণৰ ব্যৱহাৰ হ'ব লাগে অতিৰিক্ত মছলা ব্যৱহাৰ কৰা খাদ্য হ'লে স্বাস্থ্যৰ কাৰণে ভাল নহয় তো সদায় বনাওঁতে অলপ অলপ সেইটো দিশ লক্ষ্য ৰাখোঁ যে অলপ অলপ পৰিমাণৰ মছলা দি পেলাই খাদ্যখিনি বনাওঁ সোনকালে যাতে নহয় খোৱা নহয় সেইখিনি আৰু যাতে একো শৰীৰৰ একো অপকাৰ নকৰে তেনেকৈ খাদ্যবস্তুবোৰ বনোৱা হয় আৰু আৰু মিঠাটোও শৰীৰৰ কাৰণে উপকাৰী কেতিয়াবা কেতিয়াবা মিঠা খাব লাগে তো সেইকাৰণে সেই হিচাপত মিঠাটো বনোৱা যায় আৰু আমাৰ আৰু আৰু মিঠাটো চেনীটো বহুত গুড়টো মিঠাৰ ক্ষেত্ৰত মই গুড়টো বেছি ব্যৱহাৰ কৰোঁ গুড়টো আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী চেনীটো অলপমান কমাই ব্যবহাৰ কৰোঁ চেনীটো আমাৰ শৰীৰৰ কাৰণে ইমান ভাল নহয় সেইকাৰণে চাহতো আমি বহুত কমকৈ চেনী খাবলৈ কৰোঁ আৰু চাহৰ লগত খাবলৈও আমি বহুত বস্তু কেতিয়াবা কেতিয়াবা কিবা বনোৱা যায় এনেকৈ সদায় বাহিৰা বস্তু চাহৰ লগত খোৱা নাযায় বনাই মেলি খালে বেছিকৈ ভাল আৰু কেতিয়াবা কেতিয়াবা এনেই খাব মন গ'লে ৰুটি ঘুগুনি সেইবোৰ খোৱা যায় আৰু বনোৱা বস্তু বহুত থাকে যিখিনি স্বাস্থ্যকৰ ফ্ৰোটছৰ পৰা মই জেলী বা যিকোনো আচাৰ এনেকৈ বনাই খোৱাৰ কাৰণে চেষ্টা কৰোঁ সেইখিনি মুখৰোচকো হয় আৰু স্বাস্থ্যসন্মতো হয় তেনেকৈ